একৈছ হাজাৰ চাৰিশ বিছ তিনলাখ বাইছ হাজাৰ চাৰিশ বাৱন পাঁচ লাখ বিছ হেজাৰ পাঁচশ বাৱন সাত লাখ পোন্ধৰ হাজাৰ দুশ দুই ন লাখ চৌৰাশী হাজাৰ তিনিশ বাৰ